হেল্ল' হেল্ল' অঁ লাহনদা ভালনে অঁ ভাল ভাল ভাল এইবাৰ আপোনাৰ ধান খেতি কেনেকুৱা হ'ল হয় হয় হয় হয় এই কিমান বিঘামান কৰিছিলে এইবাৰ দুুপুৰা কৰিছিলে অঁ খেতি বাতি শেষ কৰিলে হয় হয় হয় কি কি ধান দিছিলে দাদা

হয় হয় মালভোগৰ মালভোগৰ খেতি কৰিছেনে অঁ এইবাৰ নকৰিলে নহ্ হয় হয় হয় মই জহা বৰা তাৰপৰা এই মালভোগ আছিলে তাৰপিছতে আইজোং দিলোঁ এনেকৈ কৰি আৰু আৰু ৰঞ্জিতো আছিলে বাৰু হয় হয় এই খেতিৰ ওপৰত এতিয়া মানে কি হৈছে আৰু আপোনাৰ যিমান খৰচ আছে ধৰক এই তিনি চাহ আপোনাৰ ট্ৰেক্টৰে হাল বাব লাগে আকৌ দুই নম্বৰতে আকৌ এইবোৰ হাজিৰা দিব লাগে আজিকালি হাজিৰাও ব বাঢ়িছে এনেকৈ কৰি মানে খেতিত যিটো কৰা গৈছে মানে এতিয়া ধানৰ মূল্যটোলৈ চাই বাৰু তথাপিতো চৰকাৰে আপোনাক ধানৰ মূল্যটো দিছে নিদিয়া নহয় এই কৃষকসকলৰ কাৰণে চৰকাৰে বাৰু কিছুমান হেৰি সুবিধা আগবঢ়াইছে যেনে ধানৰ দামটো বঢ়াই পিনে তথাপিতো মানে এতিয়া কষ্ট হৈগৈ হয় হয় এতিয়া মালভোগ ধানটোৱে আপোনাৰ বেছিকৈ হয় হয় হয় হয় হয় হয় হয় হয় এই বিশেষকৈ এতিয়া মালভোগ ধানৰে হেৰিটো ৰেটটো বেছি হৈ আছে চাগে তথাপিতো আৰু বৰা জহাও কম হোৱা নাই বাৰু বৰা জহাও দামটো হয় হয় হয় হয় হয় অঁ হয় হয় হয় হয় হয় মই সেই মালভোগখিনিত অলপ পইচা পাম বুলি ভাবিছোঁ আৰু এইবাৰ মালভোগ ধান ভালেই হ'ল বাৰু এই দছ বাৰ কুইণ্টেল বিকিব পাৰিম আৰু মানে তথাপিতো এতিয়া মালভোগৰ দামটো বাঢ়িলেতো পঁচিছশমানকৈ পাম বাকী ধানৰ তুলনাত বাকী ধানৰ তুলনাত মানে মালভোগ ধানটোত পইচাটো বেছি পোৱা যায় আৰু সেইটো কাৰণে খেতি অঁ সেইটো কিন্তু বেছি ভাল হয়

হয় হয় হয় লাগিবই লাগিবই হয় হয় হয় হয় কামেই আৰু খেতি হয় হয় হয় হয় হয় হয় বাৰু ন খোৱা ভাগ আগবঢ়ালেনে ন চ খালে অঁ সেইটো এটা আমাৰ পৰম্পৰাই নহয় আৰু খেতি কৰিলে নতো খাবই লাগিব

হয় হয় হয় হয় হয় হয় হয় ওলাব হয় হয় হয় হয় হয় হয় হয় হয়

হেৰি আকৌ মই মানে ফোন কৰি আজি কথা এটা প্ৰসংগতে এই মালভোগ ধান লাগিলে মোৰ ওচৰলৈ আপুনি মানুহ পঠিয়াব পাৰে দেই কালি পঁচিছশ টকা কুইণ্টেলকৈ ক'ব লাগিব মানে পাম বুলি ভাবিছোঁ আৰু ধাৰ মালভোগ ধানৰ ৰেটটো বাঢ়িলেতো আপুনি কোনোবা এনেকুৱা সদাশয় ব্যক্তি পালে মানে পঠিয়াব পাৰে মোৰ ওচৰলৈ

হয় হয় হয় হয় হয় হয় হয়

হয় হয় হয়

অঁ হয় হয় হয় মই মই পঠিয়াম পঠিয়াম পঠিয়াম ইয়াত মোক বিছাৰিছে বাৰু এই মানে এই সব মানুহে খেতিটো নকৰেতো কিনিও খোৱা মানুহখিনিয়ে কৈছে এই আপোনাৰ বোলে জহা বৰা চাউল লাগিব দেই এইটো মই তেতিয়া আপোনালৈ আপোনাৰ ওচৰলৈ পঠিয়াই দিম আৰু হয় এতিয়া বিহুত মানে ধৰক এই বৰা চাউল কেইটামান পিঠাকেইটা পুৰি খাবলৈ লাগেইচোন হয় হয় হয় এই আপোনাৰ এতিয়া এই কিনি খোৱা মানুহখিনিৰ কাৰণে বাৰু ভালেই হয় বুলিয়েই ভাবোঁ কিন্তু চাউলৰ মূল্যটো এতিয়া বৰা চাউলটো আপোনাৰ এতিয়াতো পঞ্চাছ টকাৰ তলত দিব নোৱাৰিবো চাগে অঁ জহা হয় হয় হয় সত্তৰ আশী টকা হয় হয় হয় হয় হয় হয় হয় সস্তা আছে হয় হয় পোৱাই নাযায় হয় হয় হয় হয় হয় হয়

হয় হয় এতিয়া ট্ৰেক্টৰে আপোনাৰ কেই চাহলৈকে বায় তিনি চাহ চাৰি চাহ বাই দিয়ে চাগে নহ্

হয় হয় হয় হয় হয় হয় হয় হয় হয় হয় এতিয়া এইটো উন্নত প্ৰজাতিৰ কিবা ধান অনাৰ চিন্তা কৰিছেনি এইটো চৰকাৰৰ ফালৰ পৰা দিছে নহয়

হয় হয় হয়

হয় হয় এই ময়ো তেনেকৈ ভাবিছোঁ অহা বছৰলৈ অলপ এই চৰকাৰৰ ফালৰ পৰা দিয়া ধানৰ মানে বীজ অলপ মানে সংগ্ৰহ কৰি মেলি তাৰ মানে প্ৰডাকশ্য়নটো অলপ বেছি পোৱা যায় আৰু এই যিটো এতিয়া নতুনকৈ চৰকাৰে ধান ন আপোনাৰ খেতিয়সকলে যিটো বীজ আপোনাৰ আগবঢ়াইছে তাত মানে শুনিছোঁহে আৰু নিজেতো কৰা নাই এতিয়া থলুৱাখিনিকে কৰি আছোঁ সেইটো কৰিম বুলি ভাবিছোঁ হয় হয় হয় হয় হয়

হয় হয় হয় হয় হয় এই আপুনি এতিয়া পচন সাৰ মানে বিশেষকৈ পচন সাৰ ব্যৱহাৰ কৰেনে এই আপুনি মানে কেমিকেল এইটো আমাৰ ইউৰিয়া চিউৰিয়া ব্যৱহাৰ কৰিছে হয় হয় হয় হয় হয় হয় হয় হয় এই হয় হয় হয় অঁ হয় জৈৱিকত কৰা মানে খেতিৰ ভাতকেইটা ভাল হয় আৰু খাবলৈ

হয় হয় হয়

হয় হয় হয়

খেতিও ভাল হ'ব নিজৰ স্বাস্থ্য কাৰণেও ভাল সুস্বাস্থ্য হ'ব

সেয়ে আৰু মানে বোলো অলপ আপোনাৰ লগত এই কথা পাতোঁ এনেকৈ কৰি খেতিৰ ওপৰতে বোলোঁ ধানখিনি কেনেকুৱা হৈছে কি নাই বোলো ঠিক আছে বাৰু ভাল লাগিলে ভাল লাগিলে ধন্যবাদ নতুন বছৰৰ শুভেচ্ছা থাকিলে